অঁ এই এতিয়া এনেই আছো অঁ কোৱাচোন বাৰু কি কথা

অঁ কিমান সময়ত যাবা অঁ লগতে যাম আৰু মই মোকো মাত এষাৰ লগাই দিবা

ভাল আছে আমাৰে এওঁ অঁ আমাৰ এওঁ ভীম পাৰ্ট লৈছে তাৰপৰা আকৌ বাকীবিলাকে কোনে কি লৈছে জানো মই সিমানকৈ নাজানো বাৰু দেই অঁ অঁ লগতে যাম আৰু লগতে গৈ ভালো লাগিব অকলে অকলে বেয়া লাগে অঁ অঁ হ'ব বাৰু